অঁ আছোঁ এনেই কি কৰিম ভাল ভাল তোমাৰ ভাল অঁ ভাত খালা নেকি অঁ কি খালা ভাত হেৰি আমি হেৰি বিজনেছ এটা হেৰি কৰিম বুলি ভাবিছোঁ বিজনেছ এটা কৰিম বুলি ভাবিছোঁ এইটো কিবা এই দুজনে মিলি মানে এই কি কয় কাপোৰকে আনি কাপোৰ এই কি দোকান এখন খুলিম বুলি ভাবিছোঁ আৰু দোকান ধৰা আমাৰ এই ওচৰতে ক'বাত কৰিব লাগিব

এই দোকানখিনি লোৱাৰ সেইটোৱে আৰু কি কয় শিমলুগুৰিলৈ বস্তু হ'লচেলত আনিব লাগিব নহয় হ'লচেলত

ওলাব হেৰি শিমলুগুৰিলে যাম ওলাবা তাতে সেই মোৰ চিনাকী দোকান আছে শিমলুগুৰিত তাৰ পৰা আনিম বস্তুকেইটামান কি কি আৰু যি লাগে

অঁ কাপোৰ চাপোৰ চব আছে কিবা কিবি বেগ ছেগ লাগে আছে বেগ বা নহ'লে তেতিয়াহে

কিবা কিবি আনি থৈ দিলে মানে কি হ'ল কাপোৰও বিকা হ'ব তাৰ কেতিয়াবা যদি কাপোৰটো নিনিয়ে নহয় মানুহে তেতিয়া সেই গোটবোৰ কিবা কিবি কিলিপ চিলিপ

তাকে কওঁ এই ভাবিছোঁ কি হয় এতিয়া ঘৰত কথাতো পাতিবা ঘৰত

আানিব লাগিব তেন্তে হ'ব হেৰি কি কয় কালি তেতিয়াহ'লে হেৰি কৰিম দেই কি কয় ওলাবা হেৰি কি কয় যাম বজাৰ কৰি আনিবলে দেই হ'ব দিয়া এতিয়া ফোনটো ৰাখিছোঁ